অসমীয়া ভাষা কোৱা লোকসকলৰ মাজত সাধুৰ কট কোৱা বা শুনাটো এইটো পূৰ্ব পৰাই চলি আহিছে আগত আমাৰ ককাদেউতা আইতাহঁতে ৰাতি গৰমৰ দিনত ঠাণ্ডা লওঁতে চোতালত বহি জোনাকৰ পোহৰত সাধু শুনাইছিলে সাধুৰপৰা আমি সাধু ককা আইতাৰপৰা সাধু শুনিছিলোঁ সেই সাধুৰপৰা আমি জ্ঞানো লাভ কৰিছিলোঁ কিন্তু যেতিয়া আমি নিজে পঢ়া শিকা শিক্ষা লোৱাৰ পিছত পঢ়া শুনা কৰা কৰিলোঁ তেতিয়া নিজেও আমি বহুত কিতাপ সাধু কিতাপ পঢ়িলোঁ তাৰপৰাও সাধুৰ বিষয়ে পঢ়ি আমি বহুত জ্ঞান লাভ কৰিলোঁ যেনেকৈ এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আই সাধু বুঢ়ী আই সাধুখনত বহুত ধুনীয়া ধুনীয়া কাহিনী সাধু থাকে সেই সাধুবিলাক পঢ়িও ভাল লাগে আৰু সাধু আমাৰ ককা আইতাহঁতে কওঁতে আমাৰ শুনিও ভাল লাগে যেতিয়া ককা আইতাৰপৰা বুঢ়ী আই সাধুৰ বিষয়ে সাধু শুনিছিলোঁ তাৰপিছত নিজেই পঢ়ি পঢ়িলোঁ সেই পঢ়ি পেলাই আমি সেইখিনিৰপৰা আমি বহুত জ্ঞান লাভ কৰিব পাৰিলোঁ তাৰপিছতে এনেকৈ সাধু বহুত আছে ৰুছ দেশৰ সাধু চীন দেশৰ সাধু জাপানৰ সাধু তাৰপিছতে আৰু আপোনাৰ বিশেষ ধৰণৰ প্ৰতি হেৰিয়াই সাধু কিতাপ পঢ়িব পাৰি নীতি জ্ঞান ল'ব পাৰি সাধু পঢ়িলে সাধুৰপৰা বহুত জ্ঞান লাভ কৰিব পাৰি সাধু শুনাৰ শুনিও হেৰি কৰিব পাৰি কিন্তু সাধুৰে মানুহক জ্ঞানো দিয়ে আৰু এই সাধু আজিকালি প্ৰচলিতটো অলপ কমিয়ে গৈছে কাৰণ আজিকালি একেবাৰে সৰুৰপৰাই ল'ৰা ছোৱালীবিলাক মোবাইলতে ব্যস্ত হৈ যায় কিন্তু এইবিলাক সাধু শুনাৰ ধৈৰ্য নাথাকে সিহঁতে সাধু কি বস্তু এতিয়া চিনি নোপোৱা নিচিনা হৈ গৈছে খুব দুই এক সৰু ল'ৰা ছোৱালীয়ে দুই একেহে মানে সাধুৰ বিষয়ে অলপ জানে কিন্তু সৰহসংখ্যক ল'ৰা ছোৱালী মোবাইলত ব্যস্ত হোৱাৰ কাৰণে এই সাধু কি বস্তু সেই বস্তুটো নজনা হৈ গৈছে সাধুৱে মান জ্ঞানো আনে নীতি জ্ঞান দিয়ে এটা এটা কাহিনীৰ বিষয়ে জানিব পাৰে সাধুটো ক্ৰমান্বয়ে প্ৰচলিত নাইকিয়াই হৈ গৈছে আজিকালি সেই সাধুটো প্ৰচলিত হৈ থকিলে মানে অলপ সমাজখনৰ হেৰিখিনিও অলপ ভাল হৈ থাকে সাধুৰ বিষয়ে অলপ জনাটোও উচিত আজিকালি সৰু সৰু ল'ৰা ছোৱালীয়ে কিন্তু আজিকালি সৰু সৰু ল'ৰ ছোৱালী সাধুৰ বিষয়ে এইবিলাক শুনিবলৈ ধৈৰ্য নাই সিহঁতক লাগে মানে আজিকালি মোবাইলত ক'ত গেম খেলিব পাৰি ক'ত নাচ গান কৰে ক'ত কি কৰে সেইবিলাক চাবলৈ পালে সাধুৰ বিষয়ে এইবিলাক জানিবলৈ ইচ্ছা নাথাকে